অই কালি মই ম'বাইল এটা আনিছিলোঁ ইমান বেয়া চাৰ্জ দিলেও ভালকৈ চাৰ্জ নলয় বহুত টাইম লাগে আকৌ ইমান দামী ম'বাইলটো টাচ্ছ প্লেটো মানে ভালকৈ টাচ্ছ নহয় বহুত হেঁচা মাৰিব লাগে ম'বাইলৰ দোকানখনত ঘূৰাই দিওঁ নে কিয়েই নে ম'বাইলটো ইমান বেয়া নানিবি দেই আজিৰপৰা সেনেকুৱা দোকানৰ ম'বাইল